যদি মই কওঁ যিবোৰ এপে মোক সহায় কৰিছে তেনেকুৱাৰ ভিতৰত হওক আপোনাৰ এটা হৈছে জব আছাম সেইটোৱে আপোনাৰ প্ৰতিদিনাখনৰ আপডেটবোৰ যিখিনি থাকে নিয়োগৰ ক্ষেত্ৰত সেইখিনি মোক প্ৰতিদিনে জানিবলৈ সহায় কৰে তাৰপিছত আপোনাৰ ইউটিউব হওক ইউটিউবে আপোনাৰ অকল ভিডিঅ' চোৱা বুলিয়ে নহয় মনোৰঞ্জন দিয়ে বুলিয়ে নহয় বহুতখিনি তথ্য ল'ব পাৰি তাৰ পৰা পঢ়াৰ ক্ষেত্ৰত যিখন এডুকেচনেল লাইফত মানে বহুখিনি সহায় কৰে ইউটিউবে তাতে আপুনি অংকৰ বিষয়ে হওক যিকোনো চাবজেক্ট যদি বিচাৰে তাতে আপুনি ফ্ৰীত ল'ব পাৰে মানে কোনো ধৰণৰ পইচা নিদিয়াকৈ বিনামূলীয়াকৈ বি জ্ঞান আহৰণ কৰিব পাৰে ইউটিউবৰ পৰা